হেল্ল' দাদা কি খবৰ সেই মই ভালে আছো ভালে আছো আপুনি ভালে আছে ডিউটি কওঁ কি ক'ব আৰু দিন ৰাত লাগি থাকিব লগা হৈছে এইবোৰতে অঁ তাকে তাকে হয় হয় বৰ কষ্ট হৈছে অ' মানুহো কম যে আমাৰ ডিপাৰ্মেণ্টত হয় হয় তাকে তাকে পাই এতিয়া কিমান দিন লাগে আৰু মানে মানুহৰ দৰকাৰ হৈছে বহুত সেইটোৱে সেইটোৱে বৰ প্ৰব্লেম হৈছে আৰু বৰ দৌৰি ফুৰিব লাগেতো ফিল্ডত চব ফিল্ডতে দিন ৰাত মানে ৰাতিও যাব লগা হয় কেতিয়াবা কেতিয়াবা গোটেই অসমখন ইমূৰৰপৰা সিমূৰলৈ মানে সেইকাৰণে কষ্টটো বেছি হয় আকৌ ঠিকে আছে বাৰু এইবোৰ ঠিক আছে ঠিক আছে নাই সেইটো প্ৰব্লেম একো নহয় বাৰু সেইটো ধুনীয়াকৈ কোম্পানীয়ে চলাই নিয়ে তাৰ কাৰণে আৰু দুই এটকা বাছেও নিজলৈ মানে আৰু কৈ দিছোঁ আৰু আপোনাক অঁ বাছে বাছে হয় হয় হয় ছুটী ক'ম ছুটী দেওবাৰটো বাদে আৰু কেতিয়াবা থাকে আৰু মানে সিহঁতৰ মনৰ লগতো কথা কোম্পানী মানুহৰ এই কামটো ৰেগুলাৰ কৰিব লাগিব কাম বন্ধ নিদিয়ে সিহঁতি সিহঁতৰ মতে দেওবাৰেও কৰিব লাগেহে বাকী আপোনাৰ ঘৰত ঠিকে আছে বাকী সেইপিনে খেতি বাতিবোৰ কেনেকুৱা হয় হয় নেকি

অঁ অঁ আপোনালোকৰ খেতি বাতিবোৰ কেনেকৈ কৰিছে বা আধি দিছে নে নিজে কৰিছে হয় হয় হয় হয় হয় টেক্টৰ আছে ন হাল ট্ৰেক্টৰে বাই নে গৰু গৰু লগায় গৰু পাবলৈ নইকিয়া হৈ গৈছেগৈ নেকি

তাকে তাকে বৰ কষ্ট হৈছে চাগৈ ন অঁ অঁ

বৰষুণৰ প্ৰভাৱটো কেনেকুৱা

তাকেহে

আচ্ছা অঁ হয় হয় হয় অঁ তাৰপৰা আমাৰ আধিয়ে দিয়া হৈছে চব সেইবোৰ মানুহ লাগিবলৈ ঘৰত মানুহে মানুহে নাইতো ঘৰত মানে হেৰি আকৌ খেতিখিনিত বছৰেকত খাবলৈ নহয়ে আকৌ এক্সট্ৰাকৈ কিনিব লগা হয়গৈ মানে নহয়গৈ নহয়গৈ নোজোৰেগৈ মানে মানে আধি দিলে আৰু কোনো থাকে আৰু সিহঁতিও আধি লোৱা মানুহে সৰহকৈ লৈ লৈ আৰু ইমান চাই থকা নহয়তো তেনেকৈ

এটা বিশ্বাসতে এৰি দিয় হয় সিহঁতকো নিজে কৰিব নোৱাৰিলে কিন্তু কেতিয়াও উপায় নাই দেই মানে

নকৰোঁ বুলি ক'বা তেতিয়া মানুহ ক'ত পাব আপুনি ইমান ঘপকৈ সেইটোৱে বিশ্বাস এটা থাকে নহয় সিহঁতৰো সেইটো কেতিয়া সম্ভৱো নহয় মানে মানে মানুহ নাইতো এতিয়া মিলাই থাকিব লগা হয় আপোনালোকৰ বছেৰেকত খাবলৈ হয়গৈনে

অঁ অঁ সেইটো কথা হয় হয় হয় বেছি ওলায় ন

অঁ অঁ অঁ মই এই কথা এটা সুধিবৰ কাৰণে আপোনাক ফোন কৰিলোঁ এনেকুৱা ধৰণৰ কথা এটাই এতিয়া মইতো জানেই আপুনি মই মই কিহত কাম কৰি আছো এয়া চাহ চাহ এই লাগি আছো আৰু সেইটোৱে আৰু কি ক'ব সেইটোতে পালোঁহি আৰু তাকে সেইটো ছাইডে এতিয়া কেনেকৈ উৎপাদন কৰা হয় বস্তু জেগা আছেনে নাই তেনেকৈ চাহ বাগান কি নাম কি কি আছে অলপ জানিবলৈ মই পাৰিম নেকি বাৰু হয় হয় চিৰাজুলিত ন অঁ এৰিয়াতো ঠিকে আছেনে তাত চৰাজুলি এৰিয়াটোত বাগান ডাঙৰ আছে ন মাটিটো কেনেকুৱা তাৰ মাটিটো কেনেকুৱা

হয় হয় হয় হয়

ভাল হয় অঁ

আচ্ছা আচ্ছা অঁ বেলেগতকৈ দামটো অলপ বেছি হ'ব চাগৈ

অঁ অঁ অঁ ঠিকে আছে তেতিয়াহ'লে এইটো ভাল হয় চিৰাজুলি তেতিয়াহ'লে মই গম পালোঁ ময়ো অঁ হয় হয় হয় বাপৰে বহুত দামচোন অঁ এইটো বাহিৰত পঠিয়াই চাগৈ সম্ভৱ চাগৈ দেই অঁ অঁ অঁ অঁ এনেকুৱা ইনফৰৰ্মেশ্যনবোৰকে মোক দৰকাৰ হৈছিলে মানে ময়ো তাকে মোকো পঠিয়াইছে সেইপিনে লখিমপুৰ চাইডে মইয়ো বোলো এজন জহিংত আছে ন এখন চিনাতলীয়া বাগান ন তাৰপৰা এই গোগামুখত এখন আছিলে সেইখন কি আছিল নামটো জানো আনন্দ আনন্দ বাগান আছিলে হয় হয় তাৰ

হয় হয়

হয় হয় হয় তাৰ চাহটো কেনেকুৱা উৎপাদনটো

হয় হয় হয় অঁ তাৰ চাহটো মানে লোকেলকে দিয়া হয় নে তাতো বাহিৰলৈ পঠিয়াই আচ্ছা অঁ আচ্ছা আচ্ছা

হয় হয় অঁ অঁ বহুত কাম লাগি থাকেচোন অঁ এতিয়া সেইটো চাইডে আপোনাৰ বৰষুণৰ পৰিমাণটো কেনেকুৱা চলি আছে বাৰু বৰ্তমান সেইপিনে সেইটো চাইডে বৰষুণৰ পৰিমাণটো কেনেকুৱা চলি আছে

সেইটোৱে সেইটোৱে ময়ো মানে তেনেকুৱা কথাবোৰ অলপ জানিবলৈ আপোনাক ফোন এটা কৰিলোঁ মানে মোৰো সেইটোৱে সেইটোৱে তিনিখন মই মানে আপোনাক লগ কৰিম তালৈ গৈ ফোন এটা কৰিম কিছুমান কথা জানিব লগা আছে মোৰ সেইটোৱে সেইটোৱে মেইনকৈ মানে মোৰ এজন স্থায়ী বাসিন্দা এজন মোৰ দৰকাৰ হৈছে মানে সেই তাকে মই এই মাৰ্চৰ লাষ্টমানলৈয়ে যাম মোৰ লগত দুদিন এদিন ঘূৰি দিব আৰু আপোনাক কিবা এটা খৰচ এটা মই দিম সেইটোৱে সেইটোৱে সেইটোৱে সেইটোৱে সেইটোৱে অঁ সেইটোৱে এই মোৰ ৰিচাৰ্জ মানে আপোনাৰ লখিমপুৰতে পৰিলে মানে এইটো কাৰণে আপোনাক মই ফোন এটা কৰিলোঁ মানে তাকে তাকে ঠিক আছে ঠিক আছে নিশ্চয় নিশ্চয় হ'ব ঠিক আছে হ'ব